হেল্ল'

চাহ ইলেক্ট্ৰনিকছ হয়নে অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ আপোনাক এটা মানে কথা জনাবলৈ পাই সুখী হৈছোঁ আৰু জনাব বিচাৰিছোঁ যে যোৱা ঊনৈছ তাৰিখে মই আপোনালোকৰ পৰা এটা ফোন কিনিছিলোঁ কিন্তু ফোনটো কিনাৰ পিছত যে মই ভাল পাইছোঁ ঠিকে ঠিকে ঠিকে ঠিকে ত' সেইকাৰণে মই আপোনালোকক জনাব বিচাৰিছোঁ ভাল লাগিছে ফোনটোৰ মানে কোৱালিটি আপোনালোকে কোৱা ধৰণৰে পাইছোঁ আৰু কেমেৰা কোৱালিটিও আপোনালোকে যেনে ধৰণে মোক তাতে ফটো মাৰি দেখাইছিলে তেনেকুৱাই পাইছোঁ আৰু যিখিনি ধৰা বেটেৰী কুৱালিটিটো মই ভাল পাম বুলি আশা কৰিছিলোঁ আপোনালোকক সুধিছিলোও অঁ অঁ অঁ ঠিক তেনেকৈয়ে মানে বেটেৰী কুৱালিটিও ভাল পাইছোঁ গতিকে আপোনালোকক ভা ভাবিলোঁ যে মই চাই ইলেক্ট্ৰনিকছখনক এবাৰ আপোনালোকৰ ম আপোনালোকেও ভাল পাব মইও ভাল পাইছোঁ তেনেকৈ আকৌ মই কোনোবা কাষ্টমাৰক ক'ম ঠিক তেনেকৈ আকৌ আপোনালোকৰ দোকানখনক ক'ম যে তেওঁলোকে ভালকৈ যিটো কয় সঁচা কয় আৰু সেইকাৰণে তাৰপৰাই আপোনালোকে মোবাইল কিনিলে কিনক বুলি ভাবি মই আপোনালোকক ক'লোঁ অঁ গতিকে কোৱা ধৰণে পাইছোঁ আৰু ভাল পাইছোঁ আপোনালোকে এনেধৰণে যদি বস্তু কাষ্টমাৰক দিয়ে বা আপোনালোকে কোৱা ধৰণৰে আমি যদি পাওঁ ত' নিশ্চয় ভাল ভাল লাগে ন অঁ অঁ অঁ ঠিকে ঠিকে ঠিকে ঠিক আছে আপোনালোকে কোৱা ধৰণে পোৱা কাৰণে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ দিছোঁ আৰু আপোনালোকে ভৱিষ্যতে যদি আৰু ইলেক্ট্ৰনিকছ বস্তু কিনিম বুলি ভাবোঁ আপোনালোকৰ তাতেটো সব দেখা পালোৱে ইলেক্ট্ৰনিকছৰ বস্তু যিখিনি আছে গতিকে মই তাৰপৰাই মানে বস্তু কিনিম বুলি আশা কৰিছোঁ আৰু কোৱা ধৰণে পোৱাৰ বাবে মই বেছি সুখী হৈছোঁ আৰু মোৰ লগৰখিনিকো মই আপোনালোকৰ তাৰপৰাই ল'বলৈ ক'ম অঁ অঁ অঁ ঠিক আছে ঠিক আছে অঁ অঁ অঁ ধন্যবাদ ধন্যবাদ ধন্যবাদ ধন্যবাদ কোৱা ধৰণে দিয়াৰ কাৰণে দেই পুনৰ লগ পোৱাৰ আশাৰে